অঁ হয় অঁ অঁ ফাৰ্ষ্টেটো আমাৰ ইয়াত এডমিশ্যন ল'বলৈ প্ৰথমতে এটা পৰীক্ষা এক্সাম দিব লাগিব হা তাৰপাছত এক্সামটোত যদি চিলেক্ট হৈ যোৱা তেতিয়া মানে আমাৰ ইয়াত ফৰ্ম ফিলআপ হ'ব অঁ আৰু এক্সামটো আমি পাৰচেণ্টেজ চাইহে চিলেক্ট কৰোঁ পাৰচেণ্টেজটো ভাল আহিলে আমি চিলেক্ট কৰোঁ তাৰপাছত যদি চিলেক্ট হৈ যোৱা তেতিয়া আমাৰ ইয়াত ফৰ্ম ফিলাপ কৰিব লাগিব আৰু ফৰ্ম ফিলাপখিনি ধুনীয়াকৈ সুন্দৰকৈ কৰিলে মানে তুমি আমাৰ ইয়াত এডমিশ্যন ল'বলৈ পাৰিবা

অঁ ডকুমেণ্টছ হিচাপে তুমি যোনখন স্কুলত আগতে পঢ়িছিলা সেই স্কুলখনৰ মাৰ্কশ্বিট মাৰ্কশ্বিটখন লৈ আহিবা আৰু প্ৰিন্সিপালৰ পৰা হেড বাইদেউৰ পৰা তুমি হেৰি কাগজ এখিলা কাগজ এখন লৈ আহিবা চাইন কৰা হেড হেডমেমৰ চাইনৰ যে সেইখন স্কুলৰ পৰা তুমি ওলাই আহি আমাৰ স্কুলত এডমিশ্য়ন ল'বা বুলি অঁ তেনেকুৱা এখন কাগ হেৰি হেডমেমৰ পৰা লিখা এখন লৈ আহিলে হ'ব আৰু পাৰ্চেণ্টেজ অঁ তুমি সেইখন সেইখন স্কুলৰ এখন কাগজ লৈ আহিবা পাৰ্চেণ্টেজত সেইকেইটা লৈ আহিলেই হ'ব সেইকেইটা বস্তু আৰু বেছি নালাগে আমাৰ ইয়াত সেই এক্সজামটোত দিলেই হ'ব